অঁ এই এই বাছৰ কাৰণে আমাৰ এইফালে কিমান টাইমত যাব বাছখন অঁ আপোনালোকৰ বাছৰ তাতে টিকেট কৰা আছিলে আৰু এজনৰ মানে আউ এটামান টিকেট পাম নেকি বুলি ফোন কৰা হৈছিলে অঁ গেলেকি পৰা ডিব্ৰুগড় নে অঁ অঁ অঁ অলপ আগত হ'লে ভাল আৰু চীটটো অঁ অঁ এই একেলগতে অঁ অঁ গেলেকি গেলেকি

অঁ অঁ অঁ কেইটা বজাত পাবহি কেইটা বজাত পাবহি অঁ ডিব্ৰুগড়ৰ পৰা কেইটা বজাত ঘূৰি আহিব নটা নটা পঞ্চল্লিছ মান অঁ অঁ

এই তেতিয়াহ'লে মই আপোনালোক কল কৰিম ডিব্ৰুগড়ত ঘূৰি আহিব সময়ত অঁ অঁ অঁ অঁ আহক মই চাৰি অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ

এতিয়া মই চাৰিআলিতে আছোঁ লগৰজন আহি নাই পোৱা অঁ আহি পালে আপোনালোকো আহক বাৰু মই লগ কৰিম আপোনালোকে আহি আহি লওক বুলু

এই অঁ মই চাৰিআলি হোটেলখনতে আছোঁ অঁ আলহী ঘৰ ঘৰ আছে আমাৰ এই ছোৱালী দুজনী অঁ তাৰপিছত আৰু এই লগৰ এজনো যাব আৰু পঢ়ি আছে পঢ়ি আছে ইউনিভাৰ্ছিটি ডিব্ৰুগড়

অঁ অঁ অঁ আমাৰ এইটো বৰ ঠিক নহয় পানী পানী অকণমান প্ৰ'ব্লেম পানী হ'লে বহুত পানী হয় নহয় আমাৰ এইফালে ধান এইবোৰ এই মাচুৰি ৰঞ্জিত বাহাদুৰ অঁ নাই নাই নাই

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ এইয়া চাৰিআলিতে হোটেল এখনত এই চাহ খাই আছো এতিয়া বৰ্তমান ৰাতিটো হ'ব অলপ দেৰি তাতো